অঁ হয় কৰোঁ আছিলে নি কিবা এইটোত হয় কেনেকুৱা ধৰণে পাতিম বুলি ভাবিছে এতিয়া

হয় আপুনি এতিয়া কোনটো ধৰণে পাতিম বুলি ভাবিছে এতিয়া আমাৰ দুটা ধৰণে আমি মানে হেৰি কৰোঁ আমি এৰেঞ্জ কৰোঁ আপোনালোকে এতিয়া যদি আপুনি ভাবিছে যে অকণমান ডাঙৰকৈ পাতিম তেতিয়াটো আমাৰফালৰপৰা টিম যাব লাগিব আৰু তেতিয়া আৰু আৰু যদি সৰুকৈয়ে যদি এৰেঞ্জ কৰোঁ বুলি ভাবিছে তেতিয়া আৰু আমাৰ আমাৰফালৰপৰা কেইটামান বস্তু আছে সেইকেইটা নিবহি লাগিব আপোনালোকে হয় আপুনি আৰু কিবাকিবি ধৰি লওক খোৱা বোৱা ভিতৰত কিবাকিবি উলিয়াম বুলি ভাবিছে নেকি হয় তেতিয়া আমাৰ টিম যাব লাগিব যেনেকৈ ধৰি লওক আমাৰ সকলো বস্তু চব এৰেঞ্জ কৰিব গোটেই সজোৱা মেলাখিনি সেই আমাৰ টিমৰফালৰপৰাই হ'ব আৰু বনোৱা কৰা এইবোৰ আমাৰ আমাৰ টিম যাব আৰু ধৰি লওক আপুনি কেকটো আপোনাৰ কিমান ওৱেটৰ লাগিব কিমান কেকটো ডেৰ কিলোমানৰ হ'লেই হ'ব ন ঠিক আছে বাৰু আৰু আৰু কিবা আছিল নেকি খৰচ পাতি আমাৰ টিম যদি যোৱা হয় যদি সকলোবোৰ হেৰি কৰা হয় তেতিয়া আমাৰ বিছ হেজাৰ টকা লাগিব আমি বিছ হেজাৰ টকাত আমি এনেকৈ কৰোঁ আৰু যদি কমকৈ কৰিম বুলি ভাবিছে আমি চাব পাৰি মিলাই চাব লাগিব

ডিছকাউণ্টতো আমি আপোনাক আমি গোটেই বস্তুখিনি হেৰি কৰি লোৱাৰ পিছত মিলাই লোৱাৰ পিছতহে আপোনাক ক'ব পাৰিম ডিছকাউণ্ট ডিছকাউণ্ট বাৰু দিওঁ আমি সকলোবোৰ চব মিলাই লওঁ আৰু মিলাই কৰি লোৱা পিছত আৰু আপোনাক সকলোখিনি জনাম অঁ ঠিক আছে বাৰু হ'ব দিয়ক